বি মাই আই জেড আমি যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া যেতিয়া ব্যৱহাৰ কৰা যাই এই এপটো তেতিয়া আমাৰ যি যি বয়সষ্ঠ আৰু আৰু বাধাগ্ৰস্ত লোকসকল আছে তেওঁলোকৰ জনা বুজাত সুবিধা হয়